মোক দেউতাই এবাৰ লৈ গৈছিলে আমাৰ স্থানীয় অনুষ্ঠানলৈ সৰু থাকোঁতে তাৰপিছত গীত পৰিৱেশন কৰিব লাগে ঘপককে মই একো বুজি নেপাওঁ মোক পতককে ষ্টেজলৈ থেলি লৈ গ'ল তই গা মই একো নাজানো তাৰপিছত ঠেলি পেলাই যেতিয়া লৈ গ'ল মই সন্মুখত দেখিছোঁ হাজাৰ শ্ৰোতা হাজাৰ মানে কি বেছি নাছিলে আছিলে মোৰ কাৰণে সেইখিনি হাজাৰ শ্ৰোতায়ে হয় আৰু আৰু হাজাৰ শ্ৰোতাৰ সন্মুখত মোৰ লগত আছিলে মাইক আৰু যেতিয়া মই সেই অনুভৱটো মই প্ৰথম পাইছিলোঁ মোৰ মূৰৰ পৰা ভৰিলৈকে থৰ থৰ থৰকে কপিছিলে মই মাইকটো চুবলৈ গ'লো মাইকটো থৰ থৰ থৰ কপিছে মই মাইকত কৈছোঁ হেল্ল' হেল্ল' বুলি কওঁতে যেতিয়া মোৰ নিজৰ মাতটো শুনিছোঁ মই আৰু নাৰ্ভাছ হৈছোঁ মই মানে কি ক'ম কি নক'ম মই মানে ষ্টেজৰ পৰা পলাই যাওঁ নেকি মই ষ্টেজৰ পৰা গুচি যাওঁ নেকি সেইখিনি সময়তে দেতাক মই দেখিলোঁ ষ্টেজৰ বাহিৰত দেতাই এটা অনুশাসন মূলক এটা দৃষ্টিৰে মোক চালে এনেকুৱা লাগিছিলে মোক ষ্টেজৰ পৰা যে তই যদি নাগাৱ তই আহ আজি ঘৰলে বা এনেকুৱা হ'ব পাৰে দেতাই সেইটো সময়ত কৈছিলে যে মই আছো তই গা মই দেউতাক চাই পেলাই ভাবিলো নাই আজি গাই দিওঁ মই কিন্তু বহুত বহুত ভয়ত আছিলোঁ সেইটো সময়ত তাৰপিছত মই ভয়ে ভয়ে ক'লো মই কি গাম মই গাইছিলো সেইবাৰ প্ৰথম মই এটি যাযাবৰ মই গানটো শুনি আছিলোঁ শুনি শুনি শুনি শুনি মই কথাখিনি এবাৰ দেতাই মোক কিতাপত মোক দেখালে পঢ়িলোঁ শিকিলোঁ শিকি পেলাই মই মুখস্ত কৰিলো লিখি ল'লো মোৰ মুখস্ত হৈ গ'ল গাই গাই কিন্তু মোৰ গাবলে ভয় আছিলে মই নাগাওঁ বুলি কৈছিলে তেতিয়া নোক সেইকাৰণে দেউতাই মোক ঠেলি ঠেলি লৈ গৈছিলে মোক গাবলে তাৰপিছত সেই ভয়ত যেতিয়া মই গাবলে আৰম্ভ কৰিলো যেতিয়া মোক তবলা আৰু হাৰমনিয়াম সংগত সংগত কৰা বাদ্য যন্ত্ৰ যান্ত্ৰীকসকলে যেতিয়া গান মানে বজাবলে আৰম্ভ কৰিলে মই গাবলে আৰম্ভ কৰিলো মই চকুকেইটা মুদি দিলো চকুকেইটা মুদি পেলাই মই অকল গালোহে মই একো নেজানো সেইদিনা ভূল হৈছে নে শুদ্ধ হৈছে মোৰ ভাল হৈছেনে গায়কী নে বেয়া হৈছে একো নেজানো মই অকল গালোঁ আৰু সেই যে গালোঁ সেই গোৱাৰ পিছত মোৰ ভূপেন হাজৰিকা গীতৰ প্ৰতি মোৰ এনেকুৱা এটা প্ৰেম জাগি উঠিলে যে ভূপেন হাজৰিকাৰ গীত গাই ভাল পোৱা হৈ গ'লো মানে মই মই তাৰ পিছত মই সেই মই এটি যাযাবৰৰ লগতে মই তাৰ পিছৰ বছৰৰ পৰা আৰম্ভ কৰি মই বিস্তীৰ্ণ পাৰৰে তাৰ লগতে আকাশীগংগা বিচৰা নাই তাৰ লগতে আপোনাৰ মই বিচাৰিছোঁ হেজাৰ চকুত সেইটো গান তাৰ লগতে বহুত ধৰণৰ এনেকুৱা ভূপেন হাজৰিকাৰ বহুত বহুত সৃষ্টি আছে ন মই যোনবিলাক ভাল ভাল মোৰ লাগে সেইবিলাক গান মই চুজ কৰি পেলাই বহুত বছৰ গালোঁ আৰু আজিও গাওঁ আজিও মই যদি মই কেতিয়াবা কেতিয়াবা ধৰক আমাৰ ইয়াতে সুবিধা যদি পাওঁ আমাৰ স্থানীয় মঞ্চ হওক মঞ্চ যদি হওক আমীৰ স্থানীয় মঞ্চ হওক বা কিবা হওক মই গাবলৈ প্ৰয়াস কৰোঁ মোৰ বহুত ভাল লাগে মানে গাই মই জয়ন্ত হাজৰিকাৰ গীতো ভাল পাওঁ তেখেতৰ গীতবিলাক মই শুনি ভাল পাওঁ কিন্তু ভূপেন হাজৰিকাৰ গীতবিলাক মই গাই ভাল পাওঁ কাৰণ কি ইমানে ধুনীয়া শব্দ ইমানে ধুনীয়া শব্দৰ যোনটো মালা শব্দৰ যিটো মালিতা ইমানে ধুনীয়া হয় মানে এনেকুৱা লাগে যেন এখন কিতাপ পঢ়ি দিলোঁ গানটো গাই পেলাই মই গান গোৱা নাই মই এখন কিতাপ পঢ়ি দিলোঁ কিতাপখন মই গানটোৰ লগতে পঢ়ি দিলো মানে আৰু সেই যোনটো অনুভৱ প্ৰথম যোনটো গীত গোৱাৰ মই মই গীত ইমান মইতো পেছাদাৰী গায়ক একেবাৰে নহয় মোৰ মই বা সৰু সৰুৰ পৰাই মই ধৰক গীতৰ কোনো মই ট্ৰেনিং বা এনেকুৱা ধৰা লোৱাও নাই মই কেতিয়াবা মানে ধৰক দেউতাহঁতে মোক অনুপ্ৰেৰণা মানে জনাই পেলাই মোক মানে অনুপ্ৰেৰণা কৰি অনুপ্ৰেৰিত কৰি পেলাই মোক দেউতাই গীতৰ গীত বা সংগীত এইবিলাক জগতলে মোক ঠেলি দিছে দেতাই মোৰ গুৰু দেউতাই মোৰ অনুপ্ৰেৰণা ত' দেউতাই মোক যিখিনি কৰিছে মই সেইখিনিতে মই গাইছোও সেইখিনিতে মই আগবাঢ়িছোঁ আগবাঢ়িব মই চেষ্টা কৰিছোঁ আৰু সেই যোনটো অনুভৱ সেইদিনা যোনটো হৈছিলে সেই অনুভৱটো আজিও মোৰ মনত আছে সদায় মনত থাকিব